হেল্ল'

হয় লাগিছে হয় হয় অঁ জ্বৰ হয় হয় হয় আপোনাৰ যদি বেছিকৈ বিষ হৈছে তেতিয়াহ'লে জিঅ'ডল বুলি এটা টেবলেট আছে বিষৰ সেইটো খাব কিন্তু ভাত খোৱাৰ পিছত খাব তাৰ আগত আপোনাৰ গেছৰ টেবলেট খাই ল'ব ফাৰ্মাচীৰপৰা আনি ওচৰত ফাৰ্মাচী আছে নাই অঁ যদি পাৰে আপুনি মোক এবাৰ লগ কৰিব মই ৰুন ৰুম নম্বাৰ ফাইভত থাকো আপুনি যিটি দৰব এতিয়া পৰীক্ষা নকৰাকৈয়ে নাখাব কালিলৈ কালিলৈ দহ বজাত আহিব মেডিকেললৈ তেতিয়া মানে আপুনি মোক লগ কৰিব পাৰিব হয় হ'ব দিয়ক পৰীক্ষা নিৰীক্ষা কৰি পেলাই খাব মানে এতিয়া যিটি দৰব নাখাব এতিয়া আপোনালোকক সম্পূৰ্ণৰূপে পৰীক্ষা কৰি পেলাইহে দৰব দিব লাগিব নহ'বা আপোনাৰ আকৌ বেলেগ ৰিয়েকচন হৈ যাবগৈ এতিয়া বেলেগ দৰব খাই দিব সেইটোপা কাইলৈ আহি আপুনি দহ বজাত পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে টেবলেট খাব এতিয়া আপুনি সেই জিঅ' ডলৰ টেবলেটটোকে খাওক হ'ব দিয়ক হ'ব দিয়ক